পম্পী হয়নে অঁ আমাৰ ঘৰত যে সকাম এখন আছিলে অঁ বস্তু অলপ লাগিছিলে দিব পাৰিব নেকি আলু পিঁয়াজ গেলামালৰ বস্তুবিলাকেই লাগিছিলে আৰু অঁ আপুনি লিখি লওক তেতিয়াহ'লে আলু দহ কেজি পিঁয়াজ পোন্ধৰ কেজি নহৰু দুই কেজি জাতিলাও হ'ব ন অঁ অঁ জাতিলাও বিছটা দিব বন্ধাকবি ত্ৰিছ কেজিমান দিব ওলকবি পঁচিছ কেজি ফুলকবি চল্লিছ কেজি ধনীয়া বিছ পঁচিছ মুঠিমান দি দিব দালি পোন্ধৰ কেজি মগু দাইল পাঁচ কেজি অঁ লিখ অঁ নহয় হ'ব ইমানে হ'ব অঁ আমিতো যাব নোৱাৰিম আপোনালোকে দি যাব পাৰিব নেকি মোক বাৰটামান বজাত পোৱাকৈ লাগিছিলে

মই অনলাইনে কৰি দিম আপোনাক আৰু শুনক আকৌ দাম দৰবোৰ অলপ ভালকৈ চাইচিতি ধৰিব অঁ অঁ ঠিক আছে পঠাই দিব খালী আপুনি দেৰি নকৰিব হাঁ হ'ব দিয়ক